অঁ মানুহে যেতিয়া প্ৰথমে ড্ৰয়িং আৰম্ভ কৰে অঁ তেতিয়া বহুতে চালে ভুল হোৱা দেখা যায় আচলতে প্ৰথমতে যেতিয়া ড্ৰয়িং এটা কৰা হয় তেতিয়া আমি মানে আঁচবিলাকলৈ মন দিবলগীয়া হয় বা এটা বৃত্ত অঁকাত মানে মন দিবলগীয়া হয় এইসমূহ আঁকিবলৈ হ'লে আমি প্রাথমিকৰে যিবোৰ আকৃতি অংকন থাকে সেইসমূহ শিকি ল'ব লাগিব তাৰপিছতহে আমি এটা ডাঙৰ আচলতে মানে বিষয়বস্তু অঁকাৰ ক্ষেত্ৰত ধ্যান দিয়া উচিত কিন্তু ইয়াকে নকৰি কিছুমানে ডাইৰেক্ট মানে বা কি কৰে যে প্ৰথমতেই মানে এটা ডাঙৰ ছবিলৈ গুচি যায় কিন্তু এনেকুৱা কৰা অনুচিত প্ৰথমতে আমি এটা সৰু আকৃতিৰ জৰিয়তে এটা সৰু স্থিৰ ছবি অঁকাৰ পৰাহে আমি মানে যিটো ছবিৰ ধৰণ সেইটো আগবঢ়াই নিব লাগে আৰু কিছুমানে পেঞ্চিলৰ ক্ষেত্ৰতো ভুল কৰে যে প্ৰথমতেই ডাঠ ধৰা যিবোৰ পেঞ্চিল থাকে সেইবোৰ লৈ লয় আচলতে অমি পাতল ধৰা পেঞ্চিলেৰে প্ৰথমতে ছবিটো আঁকি ল'ব লাগে যাতে পিছত ভুল হ'লেও তাক মোহাৰি নাইকিয়া কৰি দিব পাৰি আকৌ পুনৰাই তাক আঁকিব পাৰি ঠিক ৰঙৰ ক্ষেত্ৰতো তেনেকুৱা কিছুমান মানে বিসংগতি দেখিবলৈ পোৱা যায় প্ৰথমতেই আচলতে পানী ৰঙেই হওক বা তৈল ৰং সেইসমূহ ব্যৱহাৰ কৰাতো অনুচিত আমি আচলতে পোনপ্ৰথমে যিবোৰ প্লাষ্টিকেৰে নিৰ্মিত ৰং থাকে সেইসমূহ কৰি লোৱা উচিত যাতে যাতে সেইসমূহৰ মানে সেইসমূহৰ জৰিয়তে আমি ভাল কিবা এটা অংকন কৰিবলৈ সক্ষম হওঁ আৰু এজন ভাল আৰ্টিষ্ট হ'বলৈ আচলতে এবাৰ বা দুবাৰ অনুশীলন কৰাতো উচিত নহয় আমি বাৰম্বাৰ অনুশীলন কৰি থাকিব লাগে তেতিয়াহে এজন ভাল আৰ্টিষ্ট হ'ব পাৰি আৰু লগতে প্রাথমিক যিখিনি আমাৰ শিকিবলগীয়া থাকে সেইখিনি ভালদৰে শিকি লোৱাহে উচিত